মই অৱশ্যে ভ্ৰমণ কৰি খুব ভাল পাওঁ ভ্ৰমণ কৰিছোঁ বহুত জেগাই গৈছোঁ অঁ ইয়াত ন মই বহুত জেগাই গৈছোঁ ভ্ৰমণ কৰি ভাল পাওঁ পোণে বম্বে গোৱা এনেকৈ গৈছোঁ তাৰপিছত দিল্লী দিল্লী দিল্লী কলিকতা চিমলা এনেকৈ বহুত ঠায়ে গৈছোঁ বাৰু ভ্ৰমণ কৰিলে খুব ভাল লাগে ভ্ৰমণ কৰিলে বহুত কথা জানিবও পাৰি আৰু জ্ঞানো হয় মানুহৰ সকলোবিলাক কথা বহুত কথা জানিবও পাৰি তাৰোপৰি মানে মানুহৰ মনটো ভাল লাগে ফুৰি মেলি আৰু মাজে মাজে মোৰ জ্ঞাতি কুটুম্বৰ ঘৰলৈ যাওঁ এবাৰ ল'ৰায়ো লৈ গৈছিল পুত্ৰ বোৱাৰী লৈ গৈছিলে ফুৰাবলৈ উৰিষ্যাত লৈ গৈছিলে ফুৰাবলৈ তাতো গৈ ভাল লাগিলে মন্দিৰত নিছিলে তাতো গৈ ভাল লাগিলে বহুত মানে নজনা কথা জানিব পাৰি হেৰি কৰিব পাৰি সকলোবিলাক কথাই জানিব পাৰি গতিকতে ভ্ৰমণটো মানুহৰ কাৰণে খুব ভাল আৰু জ্ঞানৰ জ্ঞান জ্ঞান জ্ঞান হেৰি কৰিব পাৰি সকলো ফালৰপৰাই ভাল আৰু ভ্ৰমণটো কেতিয়াবা মই ফোনতনো কিমান কথা পাতিম কেতিয়াবা মোৰ নিজৰ বাইদেউ ঘৰলৈ যাওঁ আৰু দাদাৰ ঘৰলৈ যাওঁ এনেকৈ ফুৰিব যাওঁ যাওঁ গৈয়ো ভাল লাগে গুৱাহাটীতো যাওঁ তেনেকৈ গৈয়ো ভাল লাগে বহুত ঠাই তেনেকৈয়ে বহুত ঠাইতেই ফুৰা হৈছে মোৰ সকলোবিলাক ঠাই চাই মেলি ভাল লাগে ক'ত ক'ত কি কি কি আছে সেইবিলাক চায়ো ভাল লাগে দিল্লীত যাওঁতে চাইছিলোঁ আগ্ৰাত গৈছিলোঁ তাজমহল চাইছিলোঁ তাৰপিছত কুটুবমিনাৰ চাইছিলোঁ বহুত কিবা কিবি চাইছিলোঁ লালকিল্লা চাইছিলোঁ বহুতেই চাইছোঁ দেখিছোঁ আৰু ভালো লাগিছিল আৰু খুব ভাল হেৰিও লাগিছিলে ফুৰিও খুব ভাল লাগিছিলে লগৰ লগৰবিলাকৰ লগত গৈছিলোঁ আৰু বহুত ভাল লাগিছিল চাই পেলাই তেনেকৈ গোৱাটো যাওঁতেও ভাল লাগিছিল গৈ পেলাই আৰু বম্বেটো ভাল লাগিছিল সাগৰৰ পাৰত এই সাগৰৰ পাৰতো ভাল লাগিছিল আৰু কলিকতাটো আহি তেনেকৈ গাৰ্ডেন চাইছিলোঁ সেইবিলাকো চাই ভাল লাগিছিল বহুত ঠাই ফুৰিলোঁ অৱশ্যে জ্ঞান কিমান হৈছে নাজানো কিন্তু মানে ভাল লাগিছে আৰু বহুত ভাল লাগিছে সকলোবিলাক চাই মেলি মানুহৰ আচলতে ফুৰিলে চাকিলে মনটো খুব ভাল লাগে আৰু গোটেই বিলাক হেৰি কৰি আহিলে ভাল লাগে ঘৰখনত সোমাই থকাত সোমাই থাকিলে যিমান হেৰি লাগে ফুৰিব গ'লে তেনেকৈ মানুহৰ মনটো ভাল লাগে সেইকাৰণে মাজে মাজে এনেকৈ ভ্ৰমণত যাব লাগে মানুহ মনটো ভাল লাগিবৰ কাৰণে

আচলতে গ'লে খুব ভালো লাগে ভ্ৰমণ কৰি মানুহৰ ভ্ৰমণ কৰি ভালো লাগে নজনা কথা জানি জ্ঞান বাঢ়ে সকলো ফালৰপৰাই মানুহৰ মানে জ্ঞান জ্ঞানটোৱে বেছি প্ৰভাৱত পেলায় আৰু জীৱনত সকলোবিলাকে সকলোবিলাক প্ৰভাৱ পেলায় আৰু ভাল হেৰিয়েই মোৰ অৱশ্যে ভ্ৰমণবিলাক খুবেই ভাল লাগে লগৰ লগত গৈয়ো ভাল লাগে মানুহবিলাকক খুব ভাল লাগে লগৰ মানুহবিলাক আমাৰ মহিলাসকলো যায় মতা মানুহ তেখেতো মিষ্টাৰো যায় তেনেকৈ গৈয়ো ভাল লাগে আৰু পুত্ৰ বোৱাৰীৰ লগত গৈয়ো ভাল লাগে সকলো ফালৰপৰাই ভ্ৰমণ ভালেই লাগে আচলতে ভ্ৰমণটো খুব ভাল লাগে মানুহৰ জীৱনত ভাল প্ৰভাৱ পেলায় ভ্ৰমণে আমি পুুৰীত যাওঁতে অৱশ্যে যে খুব পুৰীত যাওঁতে আমি বহুত ঠায়ো ফুৰিছোঁ চিল্কা মন্দিৰত গৈছোঁ আৰু হেৰিয়াত এই জগন্নাথ মন্দিৰত গৈছোঁ চিল্কা মন্দিৰত গৈছোঁ এনেকৈ বহুত ঠাই ফুৰিছোঁৱেই ভ্ৰমণে মানুহৰ জীৱনত বহুত প্ৰভাৱ পেলাব পাৰে ভ্ৰমণৰ ভ্ৰমণৰ কাৰণে মানুহে নানা কথা শিকিবও পাৰে জানিবও পাৰে আৰু বহুত মানে মানুহৰ জীৱনত বহুতে মানে জীৱনটো মানুহৰ বহুত সলনি কৰি দিব পাৰে ভ্ৰমণ এটা হৈছে বৰ সুখৰদায়ক